মোৰ ছাগলী ফাৰ্ম আছে মোৰ ছাগলীবোৰ ৰামৰ ক্ৰচ হয় ৰাম ছাগলী এই ছাগলী প্ৰথমতে মই দুটা পুহিছিলোঁ এই দুটাৰ পৰা মোৰ এতিয়া বাৰটা ছাগলী হৈছে মানে ইহঁতে কনছিভ্ লয় ছমাহতে ইহঁতে কনছিভ্ লৈছিলে তাৰপিছত ইহঁতক দানা হিচাপে দিয়া যায় ইহঁতে বেছি ভাল পায় মানে গছৰ পাত কঁঠাল তাৰপিছত আঁহত নেমু নেমু এনেকে ইহঁতে খায় ঢেঁকীয়া খায় ইহঁতক অধিক তাৰমানে পোৱালি মানে শক্তিৰ কাৰণে সিহঁতক চাপৰ খোৱা যায় আৰু ভীমকল যিটো আঠিয়া কল সেইটো মানে পানী দি পানীৰে খুৱায় চাপৰ পানী নিমখ এনেকে দি অকণমান মানে ঠাণ্ডা দিনত অকণমান কুঁহুমীয়া গৰম কৰি সেনেকে ইহঁতক খুওৱা যায় আৰু খুৱালে তাৰমানে সিহঁতৰ যিটো সময়ত গৈ গ্ৰ'থটো ভালকে আহে আৰু ইহঁতক ভিটামিন ইনজেকশ্য়ন দিয়া যায় পেলুৰ পেলুৰ ঔষধ খুওৱা যায় মাজে মাজে চিকিৎসকো অনা যায় এনেকে সিহঁতৰ স্বাস্থ্য় পৰীক্ষাও কৰা কৰি থকা যায় আৰু সিহঁতক মানে চাবোন আছে চাবোনেৰে গৰমৰ দিনত গাও ধুৱাই দিয়া যায় আৰু সিহঁতৰ গড়ালটো চাফা সদায় চাফা কৰি থকা যায় চূণ আৰু স্প্ৰে' অঁ এতিয়া মহৰ দিন মহৰ কাৰণে স্প্ৰে' মৰা যায় এনেকে সিহঁতৰ গড়ালটো চাফা কৰি ৰখা যায় আৰু ঠাণ্ডাৰ দিনত ইহঁতৰ বেছি বেমাৰ হয় ছাগলীৰ আৰু সেইকাৰণে ইহঁতক মানে যিটো গঁৰাল আছে নহয় সেই গঁৰালটোত মানে পাৰিলে আমি অলপ জুই ধৰি দিওঁ এনেকে আৰু কিছুমানক যেতিয়া মানে হেৰি মানে গছৰ পাতৰ নাটনি হয় তেতিয়া আমি খেৰ খেৰ কাটি কাটি চাপৰৰ লগত গৰম পানীৰে এনেকে দি দিওঁ তাৰপিছত ইহঁতৰ মানে গাখীৰ গাখীৰবিলাক দৈ বনোৱা যায় আৰু কেতিয়াবা মানে পনীৰ বনোৱা যায় আৰু বজাৰত এইবিলাক গাখীৰ বিক্ৰী কৰোঁ গাখীৰ বিক্ৰী কৰি মোৰ ল'ৰা ছোৱালী কলেজ আৰু স্কুলত পঢ়াইছোঁ এনেকে ছাগলী পালন কৰিও আত্মনিৰ্ভৰশীল হ'ব পাৰি ছাগলী পালন মোৰ এটা এতিয়া তাৰমানে নিচা নহয় বৃত্তি হিচাপে লৈছোঁ আৰু মোৰ ছাগলীবিলাক মানে বেছি বেমাৰ ইহঁতৰ বেছি বেমাৰ হয় ঠাণ্ডাৰ দিনত ছাগলীৰ বেমাৰ হয় গতিকে ইহঁতক চাঙত ৰখা যায় ঠাণ্ডাৰ যিটো ভাৱ সেইটো আহিব আহিলে মানে সেইটো বেছিকে বেমাৰ লাগে সিহঁতক ওখ চাং পাতি সেনেকে দিয়াৰ ব্য়ৱস্থা কৰা হৈছে আৰু ইহঁতক তাৰমানে বেছি আঁতৰলৈ নিয়া নাযায় মানে এখন পথাৰত সিহঁতক মানে পথাৰ মানে এখন মানে আমাৰ মাটি এবিঘাত ওখকে বেৰ দি সিহঁতক সেনেকে ৰখা হৈছে দুপৰীয়া সেনেকে চাপৰ দি পানী দি সেনেকে দানা পানী খুৱাই ৰখা হয় আৰু ইহঁতৰ মানে যিখিনি মানে অধিক আমি খোৱাৰ পিছতো যিখিনি ৰৈ যায় সেইখিনি মানে বিক্ৰী কৰা হয় ওচৰৰ হোটেল আছে সেই হোটেলত বিক্ৰী কৰি আমি যি পইছা পাওঁ সেয়া নিজৰ কাৰণে ল'ৰা চৰা ল'ৰা ছোৱালীকো দিয়া হয় এনেকে পশুপালন মানে কি এটা ভাল বৃত্তি আত্মনিৰ্ভৰশীল হ'ব পাৰি পশুপালনৰ জৰিয়তে আৰু এনেধৰণে মানে পশুপালনক মই উপাৰ্জনৰ বৃত্তি হিচাপে লৈছোঁ আৰু গৰু মই পোহা নাই কিন্তু গৰু পুহিব পাৰি গৰুৰ পৰাও যিবিলাক গাখীৰ পোৱা যায় সেই গাখীৰৰ পৰাও দৈ মাখন ঘিঁ এনেকে আজিকালি ঘৰৰ ঘিঁউ পাবলৈ টান ঘৰৰ ঘিঁউ খালেও ল'ৰা ছোৱালীৰ স্বাস্থ্য় ভালে থাকে এনেকে মই মোৰ যিহেতু সৰু ল'ৰা ছোৱালী আছে সিহঁতক ঘিঁউ খুৱাওঁ এনেকে বা নিজেও খাওঁ এনেকে আৰু স্বাস্থ্য়ৰ কাৰণেও যতন লওঁ এনেকে পশুপালন কৰি মানে মই উপাৰ্জনশীল হ'ব পাৰিছোঁ